প্ৰথমতে মই আজি সান্দহৰ বিষয়ে প্ৰথমতে কওঁ সান্দহৰ দুটা সান্দহ দুটা ভাগত প্ৰস্তুত কৰা হয় এবিধ হৈছে বৰা চাউলৰ সান্দহ আৰু আনবিধ হৈছে উখোৱা চাউলৰ সান্দহ উখোৱা চাউলৰ মানে সান্দহটোতকৈ বৰা চাউলৰ সান্দহ খাববৈ বেছি মানে সুস্বাদু হয় আৰু উখোৱা চাউলটো উখোৱা চাউলৰ সান্দহ প্ৰস্তুত কৰিবলৈ হ'লে চাউলখিনি যিকোনো চাউল হ'লেই হ'ল উখোৱা চাউলখিনি বইল কৰি ল'লেও একো কথা নাই অলপ মানে একেবাৰে সিজাব নালাগে আৰু প্ৰথমতে চাউলখিনি তিয়াই লৈ অকণমান মানে বাট লগা খৰাহিত বাঁহৰ খৰাহিত মেলি দিব লাগে পানীখিনি শুকোৱালৈকে যেতিয়া অলপ ঝৰঝৰীয়া হয় চাউলখিনি তেতিয়া ধৰক আপুনি কেৰাহিটো পাতি পিনি কেৰাহিটো সেই গৰম হ'বলৈ দিব লাগিব অলপ গৰম হোৱাৰ পাছত অলপ অলপকৈ একাঁজলি একাঁজলিকৈ চাউলখিনি লাহে লাহে ভাজিব লাগিব কম জুইত ভাজি ভাজি যেতিয়া অকণমান মানে ফুটিব আৰু চাউলখিনি ফুটোতে কাঢ়ি কাঢ়ি যাব লাগিব তেনেকৈ গোটেইখিনি চাউল সেই কঢ়াৰ পাছত ঠাণ্ডা যেতিয়া হৈ যায় ঠাণ্ডা হোৱাৰ পাছত মিক্সাৰ থাকিলে মিক্সাৰত নহ'লে কাৰোবাৰ ঘৰত যদি ঢেকী থাকে ঢেকীত মানে ঢেকীত বানিলেও হয় ঢেকীত বনা চাউল আৰু সান্দহটো তাৰপিছত আৰু মিক্সাৰত বনোৱা সান্দহটো খাবলৈ প্ৰায় একেই হয় খালি মিলত দিয়া সান্দহটো মানে অকণমান বেছি মিহি হয় সেইকাৰণে খাবলৈ ইমান মানে সুস্বাদু নহয় বৰা চাউলৰ সান্দহটো সেই ঠিক তেনেকৈয়ে বৰা চাউলখিনিও সেই তেনেকৈ ধুই মেলি পানীখিনি নিগৰাব লাগিব বাট লগা খৰাহিত নিগৰাই পিনে তাৰপিছত সেই অলপ অলপ চাউলখিনি একৰা দুকৰাকৈ ভাজি ভাজি যেতিয়া সেই ফুটিব ফুটোতে সেই নমাই দিব লাগিব নমোৱাৰ পাছত এই ঠাণ্ডা হ'লে ঢেকী বা মিক্সাৰত সেই তেনেকৈ পিচিলেই হৈ গ'ল দ্বিতীয়তে দ্বিতীয়তে আমাৰ অঞ্চলত গাহৰি মাংসৰ টো বেছি বনোৱা হয় গাহৰি মাংস সেই চুঙাত দিয়া হয় বিশেষকৈ গাহৰি মাংসটো চুঙাত দিবলৈ হ'লে মানে ৰঙা মাংস আৰু আপোনাৰ তেলী মানে চলং ছাল থকা মাংসটো মানে সমানে সমানে হ'ব লাগে তাতে নিমখ দিব লাগিব তাৰপাছত জলকীয়া কেঁচা জলকীয়াটো কাটি কাটি দিব লাগে তাৰপিছত ধনিয়া বা বাৰিত থাকে কিছুমানৰ নগা ধনিয়াটো তেনেকেই কাটি কাটি বা পিচি দিলেও হয় সেইখিনি গোটেইখিনি ভালকৈ মঠি লৈ হালধি দিব নালাগে বইল গাহৰিত তাৰপিছত গোটেইখিনি ভালদৰে মঠি লৈ আধা ঘণ্টা বা আধা ঘণ্টামান থ'লেও হৈ যায় এঘণ্টামান থ'লে বেছি ভাল হয় এঘণ্টামান থোৱাৰ পাছত গোটেইখিনি মচলাখিনি তাত সোমাই যাব সোমাই যোৱাৰ পাছত সেই চুঙা এটাত ভালদৰে চুঙাটো কাটি আনি পিনে কেঁচা বাঁহৰ হ'ব লাগে চুঙাটো বিশেষকৈ চুঙাটো কাটি আনি ধুনীয়াকৈ ধুই পখালি লৈ পিনে তাৰপাছত গোটেই মাংসখিনি লাহে লাহে অলপ অলপকৈ ভৰাই পেনে অকণমান মানে ঠেলি ঠেলি ভৰাই দিব লাগে আৰু অলপ আলফুলকৈ আৰু তাৰপাছত ভৰাই পেনে মুখখন অকণমান হেৰি দি পিনে তাৰে কলগছৰ পাতটো দি পিনে মুখখন মানে বন্ধ কৰি দিব লাগে বন্ধ কৰি পিনে তাৰপিছত জুইত দিলেও হয় গেছত দিলেও হয় কিন্তু জুইত দিলে বেছি ভাল হয় সোনকালে সিজে তাৰপিছত সেই লুটি বাগৰ কৰি থাকিব লাগে আৰু মানুহ থাকিব লাগিব কিন্তু জুইত মানে হেৰি গাহৰি মাংসটো চুঙাত পুৰিবলৈ হ'লে তাৰপিছত অলপ লুটা লুটিয়া বাগৰ কৰি দি দি আৰু তাৰপিছত অলপ পাছতে আৰু মানে পৰিৱেশন কৰা সময়ত অকণমান মিঠাতেলটো দি দিব লাগে দিয়াৰ পাছত আৰু কিবা চাটনি বা কিবা তেনেকেই মানে ভাতৰ লগত তেনেকৈ পৰিৱেশন কৰিলে বেছি মানে সুস্বাদু হয় ঠিক তেনেদৰে তৃতীয়তে আহিলে চিৰা চিৰাটো খুব ভাল লাগে খাই পিনে চিৰা বিশেষকৈ মালভোগ চাউলৰ অৰ বনায় মালভোগ চাউলখিনি প্ৰথমতে তিয়াই ল'ব লাগে দুদিনমান তিয়াব লাগে তিউৱাৰ পাছত তাৰপৰা পানীৰ পৰা উঠাই পিনে তাৰপিছত অকণমান বইল কৰিব লাগে উখোৱা বইল কৰি ল'ব লাগে চাউলখিনি মানে একেবাৰে সিজাব নালাগে আৰু ফুটো নুফুটোতে বইল কৰি অকণমান ৰ'দত দি দিব লাগে ৰ'দত দিয়া পাছত একেবাৰে শুকাব নালাগে মানে ভাত খোৱা চাউলটো নিচিনা শুকোৱাব নালাগে অলপ ৰ'দত দিয়া পাছত ধানখিনি অলপ অলপ ভাজিব লাগে অলপ অলপ ভাজি তাৰপিছত চিৰাখিনি খালী মিক্সাৰত দিব নোৱাৰে চিৰাখিনি ঢেকীতে বনাব লাগিব বা মিলত কুটাব লাগিব তাৰপিছত সেই চিৰাখিনি সেই ভজাৰ পিছতে একোলা একোলাকৈ ভাজি ভাজি ভাজি ভাজি অলপ ঠাণ্ডা ঠাণ্ডা কৰি ঠাণ্ডা কৰি দিলেও হ'ব নতুবা গৰমে গৰমে দিলেও হ'ব সেই তেনেকৈ আৰু অলপ অলপ ভাজি ভাজি তাৰপিছত সেই ঢেকীত বানিব লাগে ঢেকীত বনা পাছত সেই মানে চিৰাটো মানে চাউলটো বিশেষকৈ চেপেটা হৈ যায় চেপেটা হোৱা পাছত সেই তুঁহে আৰু চাউলে মানে চিৰাটোৱে লগতে সেই তেনেকৈ আহে তাৰপিছত সেই জাৰি পিনে আৰু গাখীৰৰ লগত নহ'লেও বা দৈ গুৰৰ লগত খায় আৰু তাতে ক্ৰীম অকণমান দি ল'ব লাগে সেই তেনেকৈ বহুত সুস্বাদু হয় খাবলৈ